এ কোনে কৈছে বাৰু অ হয় কওকচোন অ অ হয় কওক সাতাইছ তাৰিখৰ পৰা ন' কিন্তু ইমান দীঘলীয়া ছুটি বিশেষকৈ মানে এইখিনি সময়ত যিহেতু আমাৰ পৰীক্ষা আহি আছে গতিকে তিনিদিন ছুটি দিবলৈ আমাৰো যথেষ্ট অসুবিধা হয় আপোনালোকে অকণমান চিন্তা কৰি চাবচোন কথাটো ধৰি লওক এতিয়া বুজি পাইছোঁ বাৰু ঘৰুৱা অনুষ্ঠান গতিকে আপোনালোক উপস্থিত থকাটো একেবাৰে বাঞ্চনীয় কিন্তু পৰাপক্ষত মানে তিনিদিনৰ সলনি অলপমান কম দিন ল'লে ভাল হয় বুলি ভাবোঁ

অ ঠিক আছে আমি কৰিম বাৰু সেইটো একো নাই আৰু আপোনালোকে যিখিনি যাৱতীয় ধৰি লওক এই কাম এই ধৰি লওক দৰ্খাস্ত দিয়াৰ পৰা আদি কৰি সেইখিনি আমাৰ অফিচত জমা দিবহি আৰু আমাৰ কাৰ্যালয়ৰ সহায়ক ইতিমধ্যে আহি আছেহিয়েই তেওঁ কাৰ্য্যালয়ত বহিয়ে আছে গতিকে আজিয়ে আপুনি আগতীয়াকৈ আপোনালোকৰ দৰ্খাস্তখন যদি লিখিত ৰূপত আমাৰ ইয়াত জমা দিয়েহি নিশ্চয় আমাৰ কৰ্তৃপক্ষই আপোনালোকৰ ল'ৰাটোৰ ছুটিটো মঞ্জুৰ কৰিব কিন্তু আপুনি এটা কথা লক্ষ্য ৰাখিব ল'ৰাটোৰ প্ৰতি লক্ষ্য ৰাখি আমি কৈছোঁ যে তিনিদিনৰ সলনি আমি দুদিনহে ছুটি দিম কাৰণ এইবাৰ এতিয়া এইটো তাৰ চূড়ান্ত পৰীক্ষা গতিকে পৰীক্ষাৰ প্ৰস্তুতি ক্লাছৰুমত ইতিমধ্যে চলিয়ে আছে সেইকাৰণে দুদিন দিব পাৰিম আৰু তিনিদিন কিন্তু দিবলৈ আমাৰ অসুবিধা হ'ব অ ঠিক আছে ঠিক আছে হা আপোনালোকে দৰ্খাস্তখন দি যাবহি আৰু আমি মঞ্জুৰ কৰি দিম বাৰু ধন্যবাদ অ অ